বাচন ধোৱাৰ পদ্ধতিৰ বিষয়ে ক'বলৈ হ'লে আগৰ দিন বিশেষকৈ আইতাহঁতৰ দিনত তেওঁলোকে এঙাৰৰ ছাঁইৰে বাচন বৰ্তন মাজিছিল তেল লাগি থকা বাচন বৰ্তন বা অন্যান্য বাচন বৰ্তনবোৰো কেতিয়াবা নেমুটেঙা বা এঙাৰেৰে মচি চাফা কৰা হৈছিল বৰ্তমান অত্যাধুনিক প্ৰযুক্তিৰে বনোৱা বিভিন্ন চাবোন বা লিকুইড ৱাশ্ব ব্যৱহাৰ কৰা হয়